ধ্যান আৰু যুগৰ মাজৰ পাৰ্থক্যবোৰ ক'ব গ'লে মই ধ্যান কৰিলে আমাৰ মনোবল বাঢ়ে আৰু যোগাসন কৰিলে আমাৰ স্বাস্থ্য ভালে থাকে ধ্যান কৰিলে আমি সদায় এটা শান্তি পৰিৱেশত কৰিব লাগে আৰু যোগাসন কৰিলে আমাৰ এটা হুলস্থুল পৰিৱেশত হ'লেও আমি যোগাসন কৰিব পাৰোঁ আৰু ধ্যান কৰিলে আমাৰ বহুত ধৰণৰ নতুন নতুন চিন্তাধাৰাৰ সৃষ্টি হয় আৰু যোগাসন কৰিলে আমাৰ এটা মানসিক দেহত আৰু দৈহিক দিশত আৰু স্বাস্থ্যৰ কাৰণেও বহুত এটা ভাল